আমাৰ চৰকাৰখনে গাঁও নগৰ চহৰ পৰিবহণ শিক্ষা আৰু অন্য দৰকাৰী প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত কিছুমান পদক্ষেপ ল'ব পাৰে য'ত এইবোৰ ক্ষেত্ৰত আমি উন্নত হ'ব পাৰোঁ আৰু য'ত মানৱ যোনবোৰ আমি মানুহে তেওঁলোকৰ উন্নত হ'ব পাৰে হিউমেন ডেভেলপমেণ্টৰ ক্ষেত্ৰত পৰিবহণৰ ক্ষেত্ৰত ৰাস্তা ঘাট নিৰ্মাণ কৰিব পাৰে বা যিবোৰ কিছুমান আঁচনি ল'ব পাৰে য'ত গাঁও অঞ্চলৰ পৰিবহণ ক্ষেত্ৰতো অলপ উন্নত হ'ব পাৰে আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান এইবোৰ চিকিৎসক এইবোৰ তেওঁলোকে নতুন নতুনকৈ নিয়োগ কৰিব পাৰে তাৰ পিছতকৈ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে উন্নতমানৰ শিক্ষা প্ৰদান কৰিব পাৰে য'ত ভাল শিক্ষক থাকে আৰু য'ত ছাত্ৰ ছাত্ৰী কিছুমান আহা যোৱাত একো অসুবিধা নহয় তেতিয়া যেতিয়া ছাত্ৰ ছাত্ৰীবোৰ বুজাব পাৰিব তেওঁলোকে আকৰ্ষণ কৰিব পাৰিব পাৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক যাতে তেওঁলোকে ইছু ইচ্ছা যোগায় স্কুলত পঢ়িবলৈ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িবলৈ কিছুমান তেনেকৈ আঁচনি দিব পাৰে যেনেকৈ বিনামূলীয়া শিক্ষা যোনবোৰ ল'ৰা ছোৱালী থাকে তেওঁলোকৰ বাবে যোনবোৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী থাকে তেওঁলোকাৰ তেওঁলোকৰ শিক্ষাৰ বাবে তেওঁ চৰকাৰে বিনামূলীয়া শিক্ষা ব্যৱস্থা দিব পাৰে যাতায়তৰ কাৰণে তেওঁলোকে যাতে আহা যোৱা কৰিব পাৰে তেওঁলোকৰ পৰিবহণ ব্যৱস্থাটো ভাল কৰে আৰু স্বাস্থ্যসেৱাৰ তেওঁলোকে বিনামূলীয়া স্বাস্থ্য প্ৰদান কৰিব পাৰে যোনবোৰ দুখীয়া ঘৰৰ মানুহ থাকে যাৰ যোনে এইবোৰ ল'ব নোৱাৰে যোনবোৰে ব্যক্তিগত ক্ষেত্ৰত খণ্ডত স্বাস্থ্যৰ স্বাস্থ্যকেন্দ্ৰত যাব নোৱাৰে যেতিয়া তেওঁলোকে সেইবোৰ দিব পাৰে চৰকাৰে আৰু তেনেকৈ বহুতো ধৰণৰ তেওঁলোকে উন্নতমানৰ আঁচনি প্ৰদান কৰিব পাৰে আৰু এই ক্ষেত্ৰত চৰকাৰে বহুতো ধৰণৰ আঁচনি লৈ পেলাই মানুহসকলৰ যোনবোৰ এইবোৰ গাঁও স্বাস্থ্যসেৱা পৰিবহণৰ শিক্ষাৰ অন্য দৰকাৰী পৰ্যন্ত ক্ষেত্ৰত উন্নত কৰিব পাৰে আৰু